মই ৰান্ধি বহুত ভাল পাওঁ মই যিহেতু আজৰি সময়ত ৰান্ধি বহুত ভাল পাওঁ আৰু ঘৰৰ যিটো পৰিয়ালৰ সদস্য সেই সদস্যসকলৰ ৰন্ধা বঢ়াত অসুবিধা হ'লেও মই ৰান্ধি ভাল পাওঁ যিহেতু আজিকালি ৰন্ধা বঢ়াৰ ক্ষেত্ৰত দূৰদৰ্শনসমূহত বিভিন্ন ধৰণৰ শ্বো দেখা পোৱা যায় সেইবোৰকে অনুসৰণ কৰি মই ঘৰত বিভিন্ন ধৰণৰ ৰেচিপি ৰান্ধো আৰু সেই ৰেচিপিসমূহ হুবহু সেই দূৰদৰ্শনৰ পৰা অনুসৰণ ন নকৰোঁ যদিও কিছু পৰিমাণে অনুসৰণ কৰিলে সেই ৰেচিপিসমূহ খাবলৈ বহু তৃপ্তি হয় আৰু ঘৰৰ মানুহেও খাই বহুত ভাল পায় আৰু এইসমূহৰ পৰা মোৰ যথেষ্ট সুবিধা হৈছে আৰু দূৰদৰ্শনত এনেধৰণৰ সঁজুলি যেনেধৰণৰ ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন মা মছলাৰ ক্ষেত্ৰতো বিভিন্ন ভিডিঅ' পোৱা যায় সেইবোৰ ব্যৱহাৰ কৰি খাদ্যসমূহ বহুতো সোৱাদ হয় বিভিন্ন ধৰণৰ আজিকালি ছালাড ভাজি মাংস যিহেতু বহুল বহুতো ধৰণে বনাব পাৰি সেইসমূহ দূৰদৰ্শন আদিৰ পৰা চাব পাৰি আৰু আজিকালি বহুত বেছিভা বহুভাৱে প্ৰচলিত আমাৰ ফোনসমূহত ইউটিউব আদি চেনেলসমূহত প্ৰায়ে ৰন্ধা বঢ়াৰ ক্ষেত্ৰত বিভিন্ন ভিডিঅ' পোৱা যায় সেই ভিডিঅ'সমূহক অনুসৰণ কৰি এই বিভিন্ন মানুহে ৰ ৰন্ধা বঢ়া নজনা মানুহেও ৰান্ধিব পাৰিব ময়ো এই এইবোৰৰৰ পৰা অনুসৰণ কৰি বহুতো সুফল লাভ কৰিছোঁ আৰু খায়ো বহুত ভাল লাগে আৰু ইয়াত বিভিন্ন ধৰণৰ ডেইলি বিভিন্ন ধৰণৰ ৰেচিপি পোৱা যায় আৰু এইসমূহ বনাই নিজৰে বহু ভাল লাগে আৰু খায়ো বহু ভাল পাওঁ